আমি ৰাতিপুৱা শুই উঠি মুখ হাত ধুই মানে কিছুমান ঘৰুৱা কামত লাগিয়ে যাওঁ লাগি চাহ তাহ খাই আপোনাৰ গৰু গাইবোৰ উলিয়াবলগীয়া হয় এই আমাৰ ইয়াত মানে গৰু গাই বান্ধিবলে বৰ জেগা নাই ঘাঁহ কাটিব লাগে তাৰ মাজতে আপোনাৰ প্ৰয়োজন বোধে কাইলে যদি ক'ৰবাত সকাম নিকাম এটা থাকে তেতিয়া আপোনাৰ আগদিনাই ঘাঁহ পানী অলপমান বেছিকে কাটি এই সকামৰ ঘৰতে অকণমান জিৰণি ল'ব পাৰি আৰু তাৰপিছত আপোনাৰ অন্য়ান্য ৰাজহুৱা কামো থাকে সকাম নিকাম কেতিয়াবা ওলাই তেতিয়া আমি মই যাওঁৱেই মানে আৰু আৰু সেই সকামৰ ঘৰতে মানে অকমান ক্ষন্তেক জিৰাওঁ আৰু দুই এজনৰ মুখৰ পৰা দুই এষাৰ কথা ওলাই তাতে ভালো লাগে আৰু তেতিয়া সময়কণ আপোনাৰ জিৰোৱা নিচিনায়ে হয় আৰু নহ'লেতো আপোনাৰ আমাৰ দৈনন্দিন কাম কৰা মানুহ কোনো দিন কাম নকৰিলেই নচলে জেৰোৱা জপনাৰ পৰা ধৰি আপোনাৰ গোটেইখিনি কামেই কৰিব লাগে আমাৰ ইয়াত আকৌ জেৰোৱা দিব লাগে জেৰোৱা নিদিলে গৰু ম'হৰ বৰ দিগদাৰ হয় আৰু গৰু ম'হ সদায় এৰাল দিয়া গতিকে ঘাঁহ বেছিকে কাটি দ'মাই ল'ব পাৰিলে পিছদিনা সকামটোত আৰু সোনকালে গৈ জিৰণি ছিৰণি অকমান ল'ব পাৰি দুই চাৰিজন ভকতৰো আপোনাৰ মুখৰ কথাখিনি শুনিব পাৰি গতিকে আমাৰ জিৰণি সময় বেছি উলিয়াব নোৱাৰোঁৱেই এই আগদিনা কামখিনি কৰি থোৱাৰ পিছত কেতিয়াবা আপোনাৰ অকণমান বহিবলৈ সুবিধা এটা পাওঁ ঘৰত দুপৰীয়া বাগৰ এটা মাৰিব পাৰোঁ এই গৰম কালি ঠাণ্ডাকালিতো বাৰু তাকো নোৱাৰি এতিয়া এই ভাদ মাহৰ নামঘৰলে যাওঁ নামঘৰতে দুই চাৰিজন ভকতৰ মুখে দুই এজনৰ কথা বতৰা শুনি তাতেই জিৰোৱা নিচিনাই হয় আৰু গতিকে জিৰণি সমানো ক'ত আৰু ইমান কণেই জিৰণি